ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মোৰ প্ৰায়কেইখনেই প্ৰিয় হয় তাৰ ভিতৰতে মোৰ প্ৰথম বাৰৰ কাৰণে যদি মই যাব বিচাৰো প্ৰথম প্ৰথম যদি মই ভ্ৰমণ কৰিবলৈ বিচাৰো তেন্তে মই নামটো প্ৰথমতে মুম্বাই ক'ম কাৰণ চবেই কয় মুম্বাই মায়ানগৰী আৰু তাৰ সেইবোৰ ফিল্ম ইণ্ডাষ্ট্ৰী যিবোৰ ঠাই আছে তাত আ সেইখিনি চাবলৈ মোৰ খুব মন গৈছে বহুতখিনি তাৰ বিষয়ে শুনি আহিছো ভিডিঅ'সমূহ দেখো মুম্বাইৰ ভিউখিনি মুম্বাই মানে পৰিৱেশখিনি সেই ঠাইবোৰ চাবলৈ খুব মন আছে সেইকাৰণে মই যদি প্ৰথম বাৰৰ কাৰণে যাওঁ আৰু তালৈহে মই যাবলৈ ভাল পাম মুম্বাইলৈ মোৰ যাবলৈ ইচ্ছা আছে আ মুম্বাইলৈকে মই যাম